হেল্ল' ভাইটি ৰেডিঅ' চাৰ্ভিচ তোমালোকৰ তাৰপৰা টিভি এটা আনিছিলোঁ কিছুদিন আগতে প্ৰথম অৱস্থাত তাৰ চাৰ্ভিচটো বৰ ভাল আছিলে কিন্তু লাহে লাহে ই তাৰ চাৰ্ভিছ বেয়া হেৰিলৈ আহি আছে গতিকে তোমালোকে ইয়াৰ মানে পুনৰ এবাৰ চাই দিবা বা ৰিপেয়াৰিং কৰি দিবানে নাই আকৌ নতুন এটা ৰিপ্লেছ কৰিবা এই সম্পৰ্কে তোমালোকে জনাই পিনে মই তোমালোকলৈ ফোনটো কৰিলো